অসমত তেনেকৈ হওক বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু উৎসৱ আছে মনোৰঞ্জনৰ বাবে জনাজাত যেনেকৈ আপোনাৰ বিহু অসমত বিহু তিনি তিনি ধৰণৰ তিনিটা বিহু পালন কৰা হয় প্ৰথম বিহু হ'ল আপোনাৰ বহাগ বিহু বহাগ বিহুত আপোনাৰ গৰু বিহু গৰুক গা ধুৱায় গৰুক গা ধুৱায় গৰুক সেইটো সন্মান দিয়া হয় তাৰ পিছদিনা হ'ল মানুহ বিহু মানুহ বিহুত আপোনাৰ সকলোৱে মানুহক বস্তু গিফট দিয়ে আৰু ডাঙৰক ভৰি চুই প্ৰণাম কৰি বহাগ বিহুটো পালন কৰে সেই বহাগ বিহুত বিভিন্ন ধৰণৰ খেল হয় সেই খেলবোৰত বহুত মানুহে অংশ গ্ৰহণ কৰে এই অংশ গ্ৰহণ কৰাৰ ফলত বিভিন্ন ধৰণৰ খেল জ জনাজাত হয় মানুহে খেল খেলি ভাল পায় যেনেকে কণী যুঁজ হয় মহৰ যুঁজ হয় সেইবিলাক পুৰণা পুৰণাভাৱে প্ৰচলন হৈ আহিয়েই আছে এতিয়াও চলি আছে সেইবোৰ তাৰপাছত আহিল আপোনাৰ কাতি বিহু কাতি বিহুত আপোনাৰ শস্য়ৰ ভঁৰালবিলাক প্ৰায় মানুহৰ উদং হৈ যায় সেইকাৰণে আপোনাৰ যিবিলাক ধাননি পথাৰ আছে তাত গৈ চাকি প্ৰজ্বলন কৰি ভগৱানৰ ওচৰত এই থাপনা এখন দি সেৱা লয় যাতে তেওঁলোকৰ আৰু সেই ভঁৰাল যাতে সম্পূৰ্ণ হয় উদং হৈ নাথাকে তেওঁলোকে যাতে শান্তিৰে ভালদৰে থাকিব পাৰে খাব পাৰে শান্তিত তাৰপিছত আপোনাৰ আহে মাঘ বিহুত মাঘ বিহু ঠাণ্ডাৰ দিনত হয় মাঘ বিহুত আপোনাৰ জুইত ৰাতিপুৱাই জুই জ্বলায় মেজি জ্বলায় মেজি প্ৰজ্বলন কৰে মেজিক মেজিক সন্মান দি অগ্নি দেৱতাক প্ৰণাম কৰি অগ্নিদেৱতাক প্ৰণাম কৰি মাঘ বিহুটো উদযাপন কৰা হয় মাঘ বিহুতো মাঘ বিহুতো বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হয় লগতে মাঘ বিহুৰ ৰাতি মাঘ বিহুৰ আগে আগৰ দিনা যিটো উৰুকা বুলি কয় তাত বিভিন্ন মানুহবোৰে একেলগে লগ হৈ ভোজ ভাত খায় ভোজ ভাত খাই ফূর্তি ফার্তা কৰি মনোৰঞ্জন কৰে সেইকাৰণে বিহুবিলাক প্ৰায় জনাজাত হৈ থাকে